হয় মোৰ প্ৰিয় কিতাৰ আৰু চলচিত্ৰ বা টি ভি অনুষ্ঠান আছে প্ৰিয় কিতাপৰ ভিতৰত মই ভাল পাওঁ কিছুমান কিতাপ কিছুমান আলোচনী ভাল পাওঁ নন্দিনী সখী আদি আলোচনীবিলাক ভাল পাওঁ আৰু চলচিত্ৰও আছে অলপতে চলচিত্ৰ চালোঁ মই সেয়া ভাল পাওঁ ৰঘুপতিখন চালোঁ খুব ভাল লাগিলে ইয়াৰ ওপৰি মই টিভিৰ অনুষ্ঠান চাওঁ টিভিৰ অনুষ্ঠানো ভাল পাওঁ টিভিৰ কিছুমান মই চিৰিয়েল চাওঁ সেই চিৰিয়েলবিলাক চাই মই ভাল পাওঁ এই চিৰিয়েলবিলাকত অৰ্থাৎ এই ধাৰাবাহিক নাটকবিলাকত যিবিলাক থাকে সমাজৰ বাস্তৱ জীৱনৰ কিছুমান ঘটনা তাত দেখা পোৱা যায় গতিকে চাই খুব ভাল লাগে আমি আমাৰ নিজকে তাত দেখা যেন অনুভৱ কৰোঁ গতিকে মই সেই চিৰিয়েলবিলাক বা সেই ধাৰাবাহিকবিলাক চাই মই ভাল পাওঁ